হেল্ল' অঁ অঁ কোৱাচোন খুলিছোঁ দোকান কিমান অঁ এতিয়া কিমান লাগিব ক'লেহে পাৰিম আৰু নাই নাই একদম আচলি নাই পানী চানী দিয়া নিয়ম নাই আমাৰ অঁ লৈ যাবা

সেইটো পাৰিম বাৰু এনেইতো অৰিজিনেল সাতশ তেনেকৈ ল'লেতো কেইটামান কমাব লাগিব হ'ব

ব্ৰইলাৰ চাৰে তিনিশ

সৰহকৈ ল'লেতো কমাম আহা অঁ হ'ব হ'ব

দুদিনৰ আগত খবৰ কৰিবা অঁ অঁ